হয় এইটো দহোটীয়া বৰডুমচাৰ হাৰ্ডৱেৰ দোকান নহয় জানো অঁ মই মানে এই আপোনাৰ পৰা এই লোহাৰ এই নাল লগা হাতুৰী এটা যে নিচ আনিছিলো অঁ হয় হয় সেই হাতুৰীটো মানে লগৰ কেইজন মানে কৈছে ইমান ভাল লাগিছে এনেকুৱা হাতুৰী কিমান দামত আনিলে তেনেকুৱাকৈ মোক প্ৰশ্ন কৰিছে মানে অঁ হয় মানে তাকে হাতুৰীটো ভালেকেইজন লগৰে মানে পচন্দ কৰিছে তেনেকুৱা আৰু হাতুৰী আপোনাৰ ওচৰত আছে হপাইনে অঁ হয় হয় এই আৰু লগৰ কেইজনে আপোনাৰ পৰা আনিম বুলি কৈছে মোক মানে লৈ দিব বা মানে ভাল লাগিছে ল'ব লাগে এনেকৈ বুলি নি কৈছিলে গতিকে মই যিটো দামত আপোনাৰ পৰা আনিলো সেই দামতে তেওঁলোকে বিচাৰিছে এতিয়া পোৱা হ'বনে অঁ হয় যদি হেৰি হয় তেতিয়াহ'লে মই লগৰ কেইজনক পঠিয়াই দিম আৰু আপোনাৰ কথা মই ডিটেইলছ ধুনীয়াকৈ মানে আপোনাৰ দোকানখনৰ বিষয়ে বা আপোনাৰ বিষয়ে কৈছোঁ

আপোনালোকে তেতিয়াহ'লে সেইটো দামতে মো মই যিটো দামত লৈছিলো সেই দামতে মোৰ লগৰ কেইজনক দি দিব হয় আৰু কিবা দৰকাৰ যদি হয় আপোনাৰ ওচৰত এনেই গৈ থাকোঁ বাৰু মানে আপোনাৰ ওচৰৰ পৰা বস্তু যিকোনো কিনা হয় সেইটো কাৰণে আপোনাক ভাল লাগিছে আপোনাৰ বস্তু ভাল লাগিছে হাতুৰীটো যিহেতু গোটেইকিজনে প্ৰশংসা কৰিছে সেইটো কাৰণে আপোনাৰ দোকানখনৰ প্ৰশংসা বহুতৰ আগত কৰিব লগা হৈছে আৰু

ঠিক আছে তেতিয়াহ'লে মই লগৰ কেইজনক হেৰি কৰি দিম পঠাই দিম আপুনি সিহঁতে হাতুৰী যিহেতু সেইটো পচন্দ কৰিছে আপুনি দি দিব তেওঁলোকক সেইটো দামতে অঁ হয় হয় ঠিক আছে ঠিক আছে হ'ব